আপুনি আপোনাৰ গাঁওখনৰ বিষয়ে কি জানে হয় আমাৰ গাঁওখনৰ নাম চামুগুড়ি তিতাবৰ টাউনৰ পৰা আমাৰ গাঁৱলৈ প্ৰায় তিনি চাৰি কিলোমিটাৰ হ'ব আমাৰ গাঁওখনৰ পৰিৱেশটো যথেষ্ট মনোমোহা ইয়াত প্ৰায়বোৰ ঘৰতে খেতি বাতি কৰা হয় বাম খেতিও লগতে কৰা হয় আৰু প্ৰায় চাকৰিয়াল লোকো আমাৰ গাঁওখনত আছে বাৰু প্ৰাকৃতিক পৰিৱেশৰ কথা ক'বলৈ গ'লে আমাৰ গাঁওখনত নৈ জান জুৰি চাহ বাগানৰ পৰা সকলোবোৰে আছে ঘৰ ঘৰৰ আগফালে পথাৰ পাহাৰ ৰাতিপুৱা শুই উঠিয়ে আগফালে গ'লে দেখিবলৈ পাওঁ আমাৰ ইয়াৰ ৰাস্তা পদুলিবোৰ ভাল বাৰু শিক্ষা দীক্ষা শিক্ষা দীক্ষাৰ লগতে বিভিন্ন ধৰণৰ খেলত ল'ৰা ছোৱালীবোৰ আগবঢ়া আমাৰ গাঁওখনৰ মানুহবোৰ সহজ সৰল আৰু মৰমীয়াল ইজনে আনজনক যিকোনো ক্ষেত্ৰতে সহায় কৰে আমাৰ গাঁওখনত দুটা সৰুকৈ নামঘৰ আছে যিকোনো অনুষ্ঠানত আমি গাঁৱৰ সকলো মানুহেই একগোট হৈ সুখ দুখৰ মাজেৰে নিজৰ কৰিবলগীয়া কামবোৰ কৰি যাওঁ পিছে আমাৰ এই ঠাই পৰিৱেশটো ধুনীয়া হোৱাৰ বাবে ইয়ালৈ শ্বুটিঙৰ বাবে প্ৰায় বিভিন্নৰ অভিনেতা অভিনেত্ৰী আহিয়ে থাকে মই ঘৰ আগফালে শ্বুটিং কৰিবলৈ অহাৰ উপৰি উপৰিও আমাৰ ঘৰৰ পিছফালে নৈখন পাৰ হৈ এখন ডাঙৰ চাহ বাগান আছে তাৰ মাজভাগৰ পৰিৱেশটো বহুত ধুনীয়া তাতো বহুতো মানুহে ফটোশ্বুট কৰিবলৈ অহা আমি দেখিবলৈ পাওঁ আৰু আমাৰ গাঁওখনত বছেৰেকৰ মূৰত নামঘৰত ভাওনা আৰু ৰংগ মঞ্চ আছে বিহুত তাতো বিহু বিহু সন্মিলন পাতে সকলো ৰাইজে মিলি

এয়াই আছিল আমাৰ গাঁওখনৰ বিষয়ে